স্কুটি এখন কিনিলোঁ ইমান ধুনীয়াকৈ চলি আছিল সাধাৰণ প্ৰব্লেম এটাত গেৰেজত লৈ গ'লো ই গেৰেজৰ ই মেকানিকজনে ভাল কাম জানে নে নেজানে একোৱেই নেজানিলোঁ সিটো এতিয়া স্কুটিখন দিলে নামত ভাল কৰি এতিয়া আগত চলাই যিটো মজা আছিল বেয়া হৈ থাকোতে এতিয়া ভাল কৰি দিয়াত তাতকৈয়ো বেছি বেয়াহে পাইছোঁ এবাৰ স্পীড লয় এবাৰ নলয় সিটো সেইদিনা গোটেই গিয়াৰ বক্সৰ পৰা আদি কৰি গোটেই চাফ কৰি ভাল কৰি দিলে ক'ত যে কি কৰে ইহঁতৰ লগত একদম উপায় নোহোৱা হৈছে কি কৰোঁ এতিয়া ডিলাৰতে দিওঁ নেকি